দাদা আপুনি ক'ত আছে মই আপোনাৰ কেব বুক কৰিছোঁ আপুনি ইমান টাইম আহি পোৱা নাই অথনিৰ পৰা ৰখি আছোঁ আপুনি আহিয়ে পোৱা নাই কোন কণতে আছে ক'ব পাৰিব নেকি অঁ এই চাৰিআলিটোত আছে নহ্ অঁ কিমান টাইম লাগিব আহোঁতে অঁ দছটা পোন্ধৰমানত আহি পাব নহ্ অঁ মোৰ মানে ইম্পৰ্টেণ্ট কাম কিছুমান আছিলে মানে আপুনি জল্দি আহক মই আপোনাক অথনিতে বুক কৰিলোঁ আপুনি এতিয়ালৈকে আহি পোৱা নাই মই ৰখি আছোঁ সোনকালে আহিব লাগে আপুনি ইমান টাইম ৰখি আছো আপুনি আহি যাব লাগে এতিয়ালৈকে অঁ দছটা পোন্ধৰমানত আহি পাব চাগে নহ্ অঁ অঁ বৰ্তমান ক'ত আছে আপুনি চাৰিআলিত অঁ অঁ ঠিক আছে দিয়ক জল্দি আহক অঁ অঁ জল্দি আহক মই ৰখি আছোঁ হয়